ব্যৱসায় এটা কৰিবলৈ হ'লে প্ৰথম টকাৰ প্ৰয়োজন হ'ব ধৰক যিকোনো ব্যৱসায়তে টকা নহ'লে কৰিব নোৱাৰি তাঁতখন ব'বলৈ হ'লেও তাঁতৰ শালখন বনাবলৈ কাঠ ফলাই তাঁতৰ শাল বনাই মিষ্ট্রি খৰচ লাগিব সূতা নেতা আনি কৰি মেলি ভৰাওঁতে প্ৰতিটো টকাই বিশেষ প্ৰয়োজন পুখুৰী এটা খনাবলৈ হ'লেও পুখুৰী খনাওঁতে লাগিব টকা তাত আজিকালি মেডিচাইন নিদিলে একো বস্তু একোটোৱে নহয় মাছৰ পোনা কিনিব লাগিব তাত খাদ্য দিব লাগিব তেনেধৰণে ধৰক শাক পাচলি এডৰা কৰিবলৈ হ'লেও আজিকালি গৰু নাই মানুহ ট্ৰেক্টৰে হাল বোৱাব লাগিব তাত ঔষধ দিব লাগিব বীজ কিনি আনিব লাগিব দি আকৌ তাত পোকৰ নিবানৰ কাৰণে ঔষধ কিনি দিব লাগিব গৰু ছাগলী হ'লেও গৰু ছাগলী কিনি আনি সময়ত সিহঁতক মেডিচাইন দিব লাগিব মতা ছাগলী হ'লে খাচী কৰিব লাগিব সেইবোৰ কাৰণে বিশেষতে টকা নহ'লে একোৱে কৰিব নোৱাৰি দোকান এখন আৰম্ভ কৰিবলৈ হ'লেও ওৰ্ধ পঞ্চাছ হাজাৰ এক লাখ সিমানটো টকা আৰম্ভ কৰি দোকানখনত মাল আনি সজাই পৰাই থ'লেহে তাৰ ফলাফল পোৱা হ'ব যে টকা নহ'লে একোৱেই কাম নহয় চাহ বাগান পাতিছোঁ চাহ বাগানত দৰৱ মাৰিব লাগিব তাৰ পুলি আপডাল কৰি আকৌ এই মানুহ লগাই আছোঁ এতিয়া পাত ছিঙিবৰ কাৰণে তাতো দিব লাগিব তাতো টকাই প্ৰয়োজন তেনেধৰণে আৰু ইত্যাদি ইত্যাদি